গাঁৱৰ মানুহবিলাক খেলা ধূলাৰ প্ৰতি বেছি আগ্ৰহী নহয় তেওঁলোক কৃষি কৰ্ম কাম বন আদিৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায় কিন্তু চহৰৰ মানুহবিলাকে খেলা ধূলাৰ প্ৰতি বেছি আগ্ৰহী তেওঁলোকে বহুতো খেল খেলে যাৰ ফলত ভাব বিনিময় হোৱা দেখা যায় কিন্তু গ্ৰাম্য়াঞ্চলৰ লোকে এইটো নাভাবে যে খেলৰ প্ৰতি তেওঁলোকৰ শাৰিৰীক চৰ্চা হয় খেল খেলিলে ভাব বিনিময় হয় আৰু খেলে শত্ৰু কমায় এই কথাটো চিন্তা নকৰে আচলতে খেল খেলিলে বহুতো ভাব বিনিময় হোৱা দেখা যায় শত্ৰু কমে এইটো কথা চিন্তা কৰিব লাগে